আমাৰ বিয়াত অনুষ্ঠানটো বহুত ডাঙৰ অনুষ্ঠান কাৰণ আৰম্ভণি হয় ন দিন সাতদিন বা পাঁচদিন আগতে আমাৰ বিয়াৰ অনুষ্ঠানত মানে যাত্ৰা সান্দা খুন্দা হয় সুৱাগৰ ধান বন্ধা হয় সেই সুৱাগৰ ধান বন্ধা সময়তো নিয়ম নীতি বহুত পালন কৰা হয় সান্দা কুটোঁতেও কেইজন কেইগৰাকীমান আয়তী আহি তাতে সান্দা কুটাৰ নিয়ম নীতি পালন কৰে কুলা চালনিবিলাক ব্যৱহাৰ কৰে ধান ধান সোৱাগৰ ধান বান্ধে সান্দা কুটাৰ পিছত ধান বন্ধা হয় আয়তীসকলে উৰুলি দি এই তেল সেন্দুৰ হেৰিবিলাকত দিয়ে এই চালনিখনত দিয়ে তাৰপিছত চালনি কুলা তাৰপিছত আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত ভগৱানক আৰাধনা কৰি চাকি বন্তি জ্ৱলোৱা হয় তামোল পাণ পইচাৰে মাননি দি মানে অনুষ্ঠানটো আৰম্ভ কৰা হয় আৰু এই অনুষ্ঠানবিলাক আমাৰ বহুত মানে লাগতীয়াল অনুষ্ঠান আৰু সংস্কৃতিত বিশাল অনুষ্ঠান বুলি আমাৰ বিয়া অনুষ্ঠানটো ক'ব পাৰি বৰ বৰপেটীয়া বুলি নহয় আৰু সকলো ঠাইতে বিয়াৰ অনুষ্ঠানটো বহুত ডাঙৰ হয় তাৰে পিছত কিছুমানৰ আঙুঠি পিন্ধোৱা হয় নাইবা খাতা কৰা বুলি কয় আমাৰ বৰপেটাত মানে বিয়াৰ তাৰিখটো ঠিক কৰা কাৰণে বন্দবস্ত কি কোনদিনা মানে বিয়াৰ তাৰিখ হ'ব সেই সমাজৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ লগতে আত্মীয় কুটুমো যায় হয় আঙুঠি পিন্ধাব নহয় খাতা কৰা বুলি কয় সেইদিনা মানে তাৰিখ ঠিক কৰিব বিয়াৰ সেই খাতা কৰা হওক বা আণ্ঠিগু পিন্ধোৱা পিন্ধাৰ সময়তো বহুত লাগতীয়াল বস্তু নিব লগা হয় তাৰে লগত মাহ চাউল টেকেলী এইবিলাক লৈ যোৱা হয় তাৰ লগত তাৰপিছত মাছ ডাঙৰকৈ মাছ কাঁচকল পচলা তামোল পাণ দৈ মিঠাই লগতে বস্ত্ৰ অলংকাৰ কাপোৰ এইবিলাক সকলোবিলাক মানে খাতা কৰোঁতেও বা আঙুঠি পিন্ধাওঁতেও পিন্ধাওঁতেও নিয়া হয় তাৰপিছত আৰু বিয়াৰ জোৰোণ আহে বিয়াৰ যিদিনা তাৰিখ ঠিক কৰে তাৰ তাৰিখ ঠিক কৰাৰ দুদিন বা কেতিয়াবা দুদিন আগতেও হয় কেতিয়াবা দুদিন আগতেও হয় কিছুমানৰ মানে অসুবিধা অনুযায়ী শূইন পৰে শূইন মানে শূন্য এক দিন মাজতে নোহোৱা কাৰণে শূন্য বুলি কয় যদি এদিন এটা তাৰিখত মানে তেলৰ ভাৰ দিয়া হয় তেলৰ ভাৰ দিয়াৰ পিছত মাজতে এদিন কিছুমানে সম মানে জিৰণি লোৱাৰ কাৰণে সময় লয় বা কিছুমান অসুবিধাৰ কাৰণেও এদিন শূন্য কৰি থয় সিদিনা ঘৰৰ মানুহখিনি লগ লাগি বৈঠকীয় পাতে সিদিনাৰ দিনত তাৰপিছত মেইন বিয়াৰ দিনাও সেই হয় জোৰোণৰ দিনাও সকলো মানুহেই প্ৰায় যায় ভাতিৰ বা গাঁৱৰ মানুহখিনি যিটো মানে লগৰ মানুহ এনেকৈ যায় বিশিষ্ট ব্যক্তি কেইগৰাকীমান যায় তেলৰ ভাৰৰ সময়তো গহনা পাতিবিলাক দিয়া হয় আৰু মাহ টেকেলী কল পচলা সেইবিলাক তেলৰ ভাৰত দিয়া হয় তাৰপিছত বিয়াৰ দিনাখন ৰাতিপুৱাৰ পৰাই পানী তোলা অনুষ্ঠান আৰম্ভ হয় পানী তোলা তুলিবলৈ আয়তীসকলক মাতে আয়তীসকলৰ লগতে ঘৰুৰ ঘৰৰ মাক আত্মীয় কুটুম সকলোৱে যাই বিয়াৰ গীতবিলাক গায় গাই গাই মানে যায় লগতে ঢোল ঢোল আনে ঢোল যাত্ৰা লৈ আহে কে কিছুমান মানুহৰ অৱশ্যে ঢোলটো নাথাকে ঢোল সকলোৱে নানে নিয়াত মানে অসুবিধা হয় আয়তীসকলে উৰুলি দি বিয়াৰ গীত বিয়াৰ নাম জুৰি জুৰি আয়তীসকলে পানী তুলিবলৈ যায় পানী তুলি ঘূৰি আহোঁতেও কিছুমান গীত গাই গাই আহে আহি আৰু বিয়াৰ হেৰি তলত কলপুলিত সন্মুখতে গেটত কলপুলি পোতা হয় কলপুলিৰ তলত ডালিখন সৰুমালা বুলি কয় সৰুমালাডালত চাকি জাপ চাকি থাকে সেইডাল পাৰ কৰিহে আহিব লাগে মানুহখিনি তাৰপিছত আহি দৰা বা কইনাক অচিনাত বুলি কয় মানে বাৰাণ্ডাৰ ঠিক কোণাতে বহাই লৈ আনাকাটা কাপোৰ এখন পীৰাত পাৰি দৰা কইনাক বহায় বহাই লৈ ঘৰৰ মানুহখিনিয়ে মান এটা দি আৰু ডাঙৰক কইনা বা দৰাই সেৱা জনায় এই সেই পানী তুলি অনা পানীখিনি মূৰত দি তিনিচিটা মাৰি চালিৰ ওপৰলৈকে দিয়ে চালিৰ ওপৰলৈ দি সেই পা পানীখিনি এক এঠাইত ভাল ঠাইত মানে কলহ এইবিলাক কলহ ঘট ঘটি সেই সকলোবিলাক ঘৰৰ মানুহখিনি আনি এঠাইত থৈ শালাবটা বুলি কয় শালাবটা মানে কি হয় সেই শালডাল মানে আঙসূতা হেৰিত মানে এটা মহুৰাত বান্ধি থৈ আগত আগতেই কেইদিনমান আগতেই থৈ দিয়ে আৰু হিচাপ কৰি সেইদাল কিবা যোৰ বিযোৰৰ আছে দৰা কইনালৈ এই ষাঠিডাল হ'ব লাগে নহ'লে কিবা বেছিও হ'ব পাৰে দৰা কইনা লৈ কিবা এটা নিয়ম আছে সেইডাল দীঘলকে এৱা সূতাৰে কলহটোত মেইন কলহটোত যিটো মানে মাকে লয় আৰু সেই কলহটোত পানী তোলা কলহটোত শালা বটি আয়তীসকলে উৰুলি দি দি গীত গাই সেই কৰে